মোৰ প্ৰিয় মাছ বুলিলে সাধাৰণতে সেই থলুৱা মাছবিলাককে কম কিয়নো সেইবিলাকৰ যিটো সোৱাদ বেলেগ মাছত নাই যেনেকৈ মই জাকৈ মাৰি যিগিটা মাছ আনো বাৰিষা দিনত সেই পথাৰৰ বাম ফালে গৰৈ পেপুৱা অৱশ্যে কেকোৰা পোৱালীও উঠে সেইগিটাও লৈ আহোঁ চববিলাক আনি যেতিয়া আমাৰ আঠিয়া কলৰ পাত কাটি আনি পাতত দিওঁ সেইগিটা মাছৰ জুতিয়েই বেলেগ সেইকাৰণে খুব ভাল লাগে মোৰ থলুৱা মাছবিলাক যেনেকৈ গৰৈ শিঙি কাৱৈ মাগুৰ এইবিলাকেই আমাৰ থলুৱা মাছ সেইবিলাক অৱশ্যে আমাৰ গাঁৱত বহুত পায় আমাৰ গাঁৱত মানে খাল বিল আছে বহুত আৰু আমাৰ পুখুৰীটো ওলায় বহুত ভাল লাগে ধৰিব মোৰ ভাল লাগে বহুত ধৰোঁ আৰু নিজে তাৰ জুতিও লওঁ আৰু কিন্তু মানুহে সাধাৰণতে এই ডাঙৰ মাছবোৰে খাব বিচাৰে কিন্তু সেই মাছবিলাক খোৱা ইমানো ভাল নহয় অলপ খাব লাগে কিন্তু অধিক খোৱা বেয়া কিন্তু সৰু সৰু মাছবিলাক খালে অধিক উপকাৰ পাওঁ আমি সেইবিলাক মাছ খাবলৈ হ'লেতো বহুত সঁজুলি লাগিব সৰু মাছ ধৰিবলৈ যেনেকৈ বাৰিষা কালত আপোনাৰ চেপা পাতিলে পাব খোকা পাতিলে পাত পাব তেনেকেই আমি ধৰোঁ খোকা চেপাতেই সাধাৰণতে আমাৰ এই থলুৱা মাছবিলাক লাগে